হেল্ল' অঁ আকাংক্ষী এ ভাল দিয়া কোৱা এ বিহু আৰু জানাই দেখোন খুড়ীৰ কথা এই ৰাতিপুৱাৰ পৰা পিঠাগুৰি খুন্দাত লাগি আছে পূৰা অঁ খুৰী ব্যস্ত অঁ তুমি চাউল কেতিয়া তিয়াইছিলা চাউলকিটা মানে বেছি সময় পানীত তিয়াই থ'ব নালাগে এইটো বৰা চাউলৰহে বনায় অঁ বৰা চাউলটো তুমি পানীত ধুই লৈ খুব বেছি ধৰা এঘণ্টামান সময় তিয়াই ৰাখিবা ৰাখি পেলাই খৰাহি এটাত টুকিবা টুকি পেলাই সেই তোমালোকৰ ওচৰত যে ৰীণা ববৌ আছে ৰীণা ববৌহঁতৰ ঢেঁকী আছে নহয় ঢেঁকীলে লৈ যাবা মিক্সিত নামাৰিবা মিক্সিত মাৰিলে পিঠাটো ভালকৈ নুঠিব ৰীণা ববৌহঁতৰ ঘৰত নিবা তাতে ৰীণা বৌৱে ঢেঁকী দিয়েই দিব তুমি চালিবা চালোতে মানে কাপোৰ এখন ওপৰত দি যাবা যাতে বতাহ লাগি পিঠাগুড়িটো নুশুকাই ভালদৰে হাঁ তাৰ পিছত আনিবা আনি পেলাই ধুনীয়াকৈ এই মাটিৰ খোলা হ'লে ভাল আজিকালিতো বজাৰত এনেকুৱা মাটিৰ খোলা পাই তেনেকা মাটিৰ খোলাত বনাবা লাহেকৈ একদম ধুনীয়াকৈ পিঠাগুড়িকেইটা হাতেৰেও দিব পাৰি বা ডাঙৰ হেৰি তোমাৰ হেতাৰ স'তিও দিব পাৰিবা দিলে সেনেকে বহলাই অকমান সময় টিপি টিপি টিপি দিবা তাৰপিছতে চেনী দিলে চেনী দি বনাব পাৰিবা তিল দি বনালে তিল দি বনাব পাৰিবা নাৰিকল ৰুকিও বনাই মানুহে তেনেকৈ দিবা আৰু দি পেলাই তেতিয়া দেখা পাবা নহয় লাহে লাহে উঠি আহিছে লাহেকৈ মেৰিয়াই মেৰিয়াই দিবা আৰু হৈ গ'ল ধুনীয়া পিঠাটো এনেকৈ বনাইতো অঁ ঠিক আছে কৰিবা কৰিবা মই নোৱাৰিলেও বাৰু মই খুৰীক কওঁ খুৰীয়ে বনাই দিব দিয়া শিকাই দিব তোমাক বিহুৰ শুভেচ্ছা থাকিল